আমাৰ শোণিতপুৰ জিলাৰ ওচৰে পাজৰে বিভিন্ন ধৰণৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে বিখ্যাত ঠাই আছে তাৰ ভিতৰত এটা হৈছে বামুণী পাহাৰ য'ত পুৰণি ভগ্নাৱশেষ কিছু আছে অতীত কালৰ তাৰোপৰি ওচৰতে ব্ৰহ্মপুত্ৰ নদীখন আছে অতিকৈ মনোমোহা প্ৰাকৃতিক দৃশ্য তাত দেখা পোৱা যায় ইয়াৰোপৰি ইয়াৰ উপৰি দ পৰ্বতীয়া আছে তাৰোপৰি অলপ দূৰ গ'লেই অৰুণাচলৰ পাহাৰ পৰ্বত আছে যি অতিকৈ মনোমোহা আৰু বহুতো জলপ্ৰপাত আৰু নদী দেখা পোৱা যায়